চাইকেল চলায় খুবেই ভাল লাগে কিন্তু চলাই থাকোতে বহুত অসু কিছুমান অসুবিধাও পাওঁ যেনেকৈ পাহাৰী জেগাৰ ফালে গ'লে ৰাস্তা ভাল নাথাকে কেঁচা ৰাস্তা হ'লেতো চাইকেলখন ঠেলি ঠেলি লৈ যাব লগা হয় যদি মেইন ৰাস্তাত চলাওঁ তেতিয়াহ'লে গাড়ীৰ ভয় থাকে গাড়ী ট্রাক এইবিলাকৰ ভয় থাকে আৰু ৰাস্তা খুব বেয়া থাকে কেতিয়াবা কিন্তু ট্রেফিকৰ ক্ষেত্রত খুবেই ভাল আৰু চাইকেলখন যিহেতু সৰু হয় মানে যিকোনো সৰু এটা কিবা বাট দেখিলেই ওলায় যাব পাৰে চাইকেলখন আৰু ট্রেফিক চিগনেল চিগনেলৰো কোনো অসুবিধা নাই চাইকেলৰ মানে সেউজীয়া হওক ৰঙা হওক হালধীয়া হওক চাইকেলখন ৰখি নাথাকে আৰু চলাই থাকিব পাৰি চাইকেলখন

চাইকেলখন আৰু এটা ক্ষেত্রত ভাল খৰছ নাই বা বিজুলীৰ খৰছ নাই যিহেতু নিজে চলাই লৈ যাব লাগে আৰু এইটো এটা খুবেই ভাল আৰু দেহাৰো এটা কষ্ট হৈ যায় যে সেইটো ভালেই

চাইকেলখন যদি ভালকৈ চাইকেলখন ভালকৈ ৰাখিবই লাগিব মানে কাৰণ এইটো এটা মেচিনে হয় পিছত যায় আৰু লাষ্টত সেইটোও যদি ভালকৈ নাৰাখোঁ সেইটো বেয়া হৈ যাব পাৰে বা নচলিব পিছলৈকে ভালকৈ নচলিব পাৰে সেইকাৰণে ভালকৈ ৰাখিব লাগে এইবিলাক বস্তু